হয় বাইদেউ খটৰা সত্ৰ যাব লাগিছিল নহয় এতিয়া এটা বন্ধ বন্ধ বাৰ লৈ বন্ধ বাৰ লৈ যাওঁ নেকি দেওবাৰ দেওবাৰ লৈ

গাড়ী এখন ধৰিব লাগিব আৰু এখন হেৰি গাড়ী সৰু গাড়ী এখন এ মাৰুতি চাৰুতি ক'ৰবাত চাৰিটা পাঁচটামান যাব পৰাকৈ অঁ আমাৰ তিনিজন হ'ব আৰু তিনিজন হ'ব আৰু আমাৰ

অঁ এই এইবিলাক ভিজাই ভিজাই লৈ যাব লাগিব তাতে এনে কিছুমানে হেৰিকেও দিয়ে ডাইৰেক্ট শুকান হেনেকৈ নিভিজাকৈও দিয়ে অঁ অঁ আমি কল চল আৰু ফল মূলৰ ফল মূল ব্যৱস্থা কৰছো এই বুটখিনি ভিজাই থৈ দিবি

কালি ভিজালেও হ'ব কালি ৰাতি ভিজাই থৈ দিবি শনিবাৰে ৰাতি কল চলবিলাক আনিছো বাৰু মই

আৰু আৰু সোনকালে যাবা লাগবো আৰু অকণমান

অঁ অঁ অঁ ফোন কৰি দিম ওলাই আহিবি ঘৰৰ পৰা ৰাস্তাৰ আগলৈকে

দে হ'ব দে নে কি অঁ দে